কৰ্মৰ বাহিৰত মোৰ ৰুচি আৰু আগ্ৰহ কিহত আছে বুলি ক'লে মই কম যে প্ৰথমতে মই ফুল বৰ ভাল পাওঁ ফুলৰ প্ৰতি মোৰ এটা আগ্ৰহ আছে অঁ মোৰ ঘৰত এখন ফুলনি বাগিচাও আছে আৰু সেই ফুলনি বাগিচাখনতে মই দিনটো লাগি থাকোঁ আৰু ফুলবিলাক আমি ওচৰৰ এখন ফুলৰ দোকান এখন আছে নাৰ্চাৰী এখন আছে নাৰ্চাৰীৰ পৰা ফুলবিলাক আমি কেতিয়াবা কিনি আনো ছিজেন ফ্লাৱাৰবিলাক কিনি আনো আৰু কেতিয়াবা সেনেকে আৰু ফুলবিলাক আমি নষ্ট হৈ যাবলে নিদোঁ নিদিওঁ আৰু সদায় পানী ঢালোঁ পানী দিওঁ গোবৰ কেঁচুসাৰ আমি সেইবিলাক ফুলৰ গুৰিবিলাকত দিওঁ ফুলত ফুল খাবৰ কাৰণে বিভিন্নবিলাক পোক পৰুৱাবিলাক আহে কেঁচু সেইবিলাকৰ পৰা ফুলটোনো আমি কেনেকৈ বচাই ৰাখিম সেইটো আমি সদায় চেষ্টা কৰি কৰোঁ আৰু আগ্ৰহ বুলি ক'লে বেলেগ কামত মই সৰু ল'ৰা ছোৱালী পঢ়াই ভাল পাওঁ আ আমাৰ দিনত আৰু টেন পাছ বুলি ক'লেই সেইটোৱে বহুত সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাক মোৰ নাতি সিহঁতক অসমীয়াখন বা স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ সেইকেইটা ভালকৈ দেখাই দিওঁ সেই ক্ষেত্ৰত মোৰ অকণমান নিজৰ বুলি আগ্ৰহ আছে তাৰ পিছত সেয়াই আৰু